মই বাৰ্গাৰ এটা অৰ্ডাৰ কৰিছিলোঁ পিজ্জা আহিল এই পিজ্জাটো এতিয়া কোনে খাব পিজ্জা খোৱা মানুহ আমাৰ ঘৰত নহয় মই ঘোৰামৰা পূবেৰুণ এপাৰ্টমেণ্টৰ কাষৰ সেউজী পথৰ পৰা কৈছিলোঁ এতিয়াই এইটো ঘূৰাই লৈ যাওক মোৰ খোৱা মানুহ নাই ইনেই যাব নহ'লে মোক পইচাটো ৰিফাণ্ড হ'লেও কৰক এইটো আমাৰ ঘৰত নচলিব এইটো আপুনি ঘূৰাই লৈ যাওক ৰিটাৰ্ণ লৈ যাওক